অঁ জিণ্টু

আৰু এইফালে আমাৰ পুতুল এই সিখিনি মানুহকো হেৰি খবৰ দিচুন তই আৰু এই যাৱা দেওবাৰে বোলে মাছ মাৰছিল তাতে বা বহুত মাছ পাইছি বোলে তাৰে কিছুমানে বোলে আকৌ বল্লিও পাইছে বৰালি পাইছে শ'ল মাছো পাইছে বোলে আৰু তোৰা মাছ গিলায়ে বোলে মুখ গিলা উইলে উইলে আছে হাতেদি ধৰিব পাচ্ছি বোলে আৰু বোলে গোটাই পুঠি মাছ গিলাও বোলে ভাঁহি ভাঁহি আছে সেইগ্লাও বোলে চালঙিৰে ধৰিছে আকৌ সেই মাছ ধৰি আনে যদি আকৌ কেইদিনমান খাবা পাৰিম তাৰপাছত আকৌ শুখাবও পাৰিম হয়নে নহয় তই সেইখিনি খবৰ দি এই দায়েৰাপাৰাত এই হেৰি বোলে সেইখিনি মাটি বোলে বলেন বৰুৱাৰ অঁ এই বলেনৰ মাটিত বুলি ক'বি সিহঁতে অঁ সিহঁতক ক'বি এই সিদনাখানেদেখুন লগ ধৰোঁতে হাঁ

এই তই হেৰি কৰ এই জাল এখন হেৰি কৰচোন এই খুজি আহ আন জালখন জালখন ত'নি ইতা যে ত'নি তে থোৱা আছে সেই গলিঘৰত ত'নি যে ত'নি দি ত'নি ফেলে তই এনকে এ ওলবি যাবি অঁ সিহঁতকো খবৰ দিবি অঁ হৈছে অঁ গাৱঁলীয়া বুলি গাঁৱলীয়া বুলি ক'লা যে তুমি সেইকাৰানে মই এনেকৈ কৈছোঁ এহ সেইটো বেপাৰীটো অলপ অলপ তেনেকুৱা